বিদ্যালয়ত ভকেচনেল পাঠদান যেনে কাঠৰ কাম প্লাম্বিং চিলাই হাঁহ কুকুৰা পালন পশুপালন আদিৰ শিক্ষা প্ৰদান কৰাটো নিশ্চয় উচিত বুলি মই ভাবোঁ যিহেতো আমি সকলোৱে অৱগত যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী প্ৰতিটো বিষয়তে পাৰ্গত নাথাকিবও পাৰে সেয়েহে এই ভকেচনেল পাঠদানে তদুপৰি এই ধৰণৰ শিক্ষাৰ জড়িয়তে ছাত্ৰ ছাত্ৰীসকল আত্মনিৰ্ভৰশীল হোৱাৰ উপৰিও ভৱিষ্যতে তেওঁলোকে ইয়াৰদ্বাৰাই উপাৰ্জন কৰাৰ সুযোগো লাভ কৰিব পাৰিব ভকেচনেল শিক্ষাৰ জৰিয়তে আমি এক সবল স্বনিৰ্ভৰশীল নাগৰিক গঢ়ি তুলি দেশক আগুৱাই নিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰোঁ